এজন পৰ্যটকৰ বাবে আমাৰ নগাওঁ জিলাত পৰ্যবেক্ষণ কৰিবলগীয়া বহুতো পৰ্যবেক্ষণস্থলী আছে গতিকে তেনেস্থলত এজন পৰ্যটকে আমাৰ নগাঁৱৰ সকলোবোৰ লেখতল'বলগীয়া স্থলসমূহ পৰ্য্যবেক্ষণ কৰিবলৈ হ'লে

অতি কমেও দহৰপৰা পোন্ধৰ হাজাৰ টকাৰ প্ৰয়োজন হ'ব আমাৰ নগাওঁ জিলাৰ পৰ্যটনীস্থলসমূহৰ ভিতৰত বিশেষকৈ আমি বৰদোৱাৰ কথা ক'ব পাৰোঁ কাৰণ বৰদোৱা হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম স্থান বৰদোৱাৰ আলি পুখুৰীতেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হয় আৰু মহাপুৰুষ শংকৰদেৱে অসমীয়া জাতিৰ সাহিত্য সংস্কৃতিৰ নিৰ্মাতা হিচাপে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজ একত্ৰিত কৰাৰ ক্ষেত্ৰত এই নগাওঁ জিলাৰ নাম বিশেষভাৱে উল্লেখযোগ্য ইয়াৰ উপৰি আমাৰ নগাওঁ জিলাৰ কেতবোৰ পৰ্যটনীস্থলসমূহ হৈছে শিলঘাটৰ কামাখ্যা মন্দিৰ বা কেচাইখাতি গোঁসানী মন্দিৰ শ্ৰী শ্ৰী মাধৱ থান কামপুৰৰ কন্দলী পাহাৰৰ বাদুলী খুৰুং এই বাদুলী খুৰুঙৰ এটা প্ৰবাদ মতে এসময়ত এই বাদুলী খুৰুঙত এখন নাৰী ৰাজ্য আছিল ইয়াত গুপ্তচৰৰপৰা আদি কৰি সৈন্যবাহিনীলৈকে সকলোতে নাৰীয়ে বিষয়বাব লৈ আছিল আৰু ইয়াত পুৰুষৰ প্ৰৱেশ নিষিদ্ধ আছিল গতিকে এই বাদুলী খুৰুঙ বা কন্দলি পাহাৰ আমাৰ নগাওঁ জিলাৰ লেখত ল'বলগীয়া পৰ্যটনীস্থলী হয় ইয়াৰ উপৰিও হাতবৰৰ ভঁৰালী নামঘৰ গোটেই অসম জুৰি জনপ্ৰিয় ঠিক সেইদৰে কলিয়া ভোমোৰাৰ সেতু চাপানলাৰ চম্পাৱতী কুণ্ড আৰু নভঙগাৰ চামুণ্ডা মন্দিৰ আদিও হৈছে নগাওঁ জিলাৰ লেখতলবলগীয়া পৰ্যটনস্থলী গতিকে এনেবোৰ পৰ্যটনস্থলীসমূহ এজন পৰ্যটকে পৰ্য্যবেক্ষণ কৰিবলৈ হ'লে দহৰপৰা পোন্ধৰ হাজাৰতকৈ অধিক অৰ্থৰ প্ৰয়োজন হ'ব